পৰ্যটন উদ্যোগক উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰে আজিকালি বহুতো নীতি নিয়ম নিৰ্ধাৰণ কৰিছে এই ক্ষেত্ৰত বৰ্তমান চৰকাৰে গুৰুত্ব দিয়া দেখা গৈছে বৰ্তমান সময়ত আমাৰ চৰকাৰখনে এই এই পৰ্যটন ক্ষেত্ৰসমূহ উন্নত কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে কাৰণ বাহিৰৰ দেশসমূহৰ দৰে এই আমাৰ অসম বা ভাৰততো যথেষ্ট আজিকালি উন্নতমানৰ হোৱা দেখা গৈছে এই পৰ্যটন ক্ষেত্ৰসমূহক বহুতো টকা পইচা খৰচ কৰি চৰকাৰে বিভিন্ন নতুন ৰূপ দিছে আৰু খুব সুন্দৰকৈ তেওঁলোকে লালন পালন কৰি ৰাখিছে আৰু আমাৰ অসম অসম বা ভাৰততে হওক বৰ্তমান বহুতো উদ্যোগ ক্ষেত্ৰ পৰ্যটন উদ্যোগ আছে আৰু সেইসমূহো আগতে এইসমূহ চিনাক্ত কৰা নাছিল যদিও আজিকালি চৰকাৰে বিভিন্ন ধৰণৰ আইন হাতত লৈছে আৰু নীতিসমূহো হাতত লৈছে আৰু এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে দেখা গৈছে কাৰণ আজিকালি এই আমাৰ জনসাধাৰণেও ফুৰা চকাৰ ক্ষেত্ৰত আৰু এইসমূহ পুৰণি কীৰ্তিচিহ্নই হওক বা বিভিন্ন ধৰণৰ ঠাইসমূহ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগতকৈ অধিক আগ্ৰহী হোৱা দেখা যায় তাৰ লগতে তেওঁলোকে তেওঁলোকৰ সন্তানসকলক বা আহিবলগীয়া নৱপ্ৰজন্মক ভৱিষ্যত প্ৰজন্মক বাবেও তেওঁলোকে খুব সুন্দৰকৈ এই পৰ্যটন ক্ষেত্ৰসমূহ খুব সুন্দৰকৈ ৰাখিবলৈ যত্ন কৰিছে কাৰণ কাৰণ এই পৰ্যটন উদ্যোগৰ দ্বাৰা উদ্যোগৰ দ্বাৰা বৰ্তমান বহুতো উন্নত হোৱা উন্নত হোৱা হৈছে আৰু আৰু সেইবাবে চৰকাৰে বিভিন্ন আঁচনিসমূহ বা নীতি নিয়মসমূহ হাতত লোৱা দেখা গৈছে যাৰ বাবে এই পৰ্যটন উদ্যোগ ক্ষেত্ৰখন আগতকৈ বহুতো উন্নত হোৱা দেখা গৈছে কাৰণ পৰ্যটন উদ্যোগৰ জৰিয়তে বহুতো মানুহো স্বাৱলম্বী হোৱা দেখা যায় কাৰণ আজিকালি ই সকলোৱে এই পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে নিজৰ সন্তানক এই ওচৰ পাঁজৰে হওক বা দূৰ দূৰণিলৈ হওক ভ্ৰমণ কৰিবলৈ লৈ যায় আৰু সকলোবোৰ চিনাক্তকৰণ কৰোৱা দেখা যায় আৰু এই সেইবাবে এইবাবেও মানে বহুত উন্নত হোৱা দেখা যায় আৰু যিহেতু জনসাধাৰণৰ মাজত এই ক্ষেত্ৰত সজাগতা বৃদ্ধি হৈছে সেইবাবে চৰকাৰেও পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত উন্নত কৰাৰ প্ৰচেষ্টা চলাই আছে যেনে তেওঁলোকে এই পৰ্যটন ক্ষেত্ৰসমূহত আগতকৈ অধিক গুৰুত্ব দি আগতকৈ অধিক টকা পইচা খৰচ কৰি এই তেওঁলোকে এই সেই ঠাইসমূহ খুব সুন্দৰ কৰি ৰাখিবলৈ যত্ন কৰে আৰু তেওঁলোকে আগতে যিবিলাক পৰ্যটন ক্ষেত্ৰ হেৰি বিলুপ্ত প্ৰায় হৈ আছিলে বা চিনাক্তকৰণ হোৱা নাছিলে সেইসমূহো চৰকাৰে খুব ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি বা খুব সুন্দৰ এটা ৰূপ দি তেওঁলোকে মানুহৰ চকুত লগাকৈ ৰখা হৈছে যাতে তালৈ মানুহ বোৰ সেই পৰ্যটন ক্ষেত্ৰখন উপভোগ কৰিবলৈ আহে ঠাইসমূহ চাবলৈ আহে আৰু এইসমূহৰ পৰা চৰকাৰৰো যথেষ্ট লাভৱান হয় কাৰণ পুৰণি কীৰ্তিচিহ্নসমূহ চাবলৈ বা সেই সেই ঠাইসমূহ চাবলৈ যথেষ্ট যথেষ্ট মানুহ আহে বহুত দূৰ দূৰণিৰ পৰা আৰু এইসমূহৰ পৰা এই এই পৰ্যটন ক্ষেত্ৰসমূহক যিমান উন্নত কৰি গৈছে আৰু তাৰ লগে লগে মানুহ জনসাধাৰণেও বা আমাৰ চৰকাৰখনেও বহুত গুৰুত্ব দিয়া দেখা গৈছে কাৰণ কাৰণ এই এই পৰ্যটনস্থলীসমূহ সুন্দৰ কৰি ৰখাৰ ফলত ইয়ালৈ বেছি আগতকৈ বহুত বেছি পৰ্যটক অহা হৈছে বাহিৰৰ পৰা অহা হৈছে যাৰ ফলত এই টকা পইচাৰ ক্ষেত্ৰতো উন্নতি হোৱা দেখা গৈছে যেনে যেনে তেওঁলোক আহে পৰ্যটক বেছি হ'লে সেই ঠাইৰ সেই ঠাইডোখৰ লাহে লাহে উন্নত হোৱা দেখিবলৈ পোৱা যায় কাৰণ সেই ওচৰৰ মানুহবিলাকে বা ওচৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে সকলো ধৰণৰ তেওঁলোকে দোকান পোহাৰ মেলিব পাৰে আৰু ক্ষুদ্ৰ উদ্যোগীসকলে তেওঁলোকৰ উদ্যোগসমূহৰ বা নিজৰ প্ৰতিভাসমূহ দেখোৱাৰ ক্ষেত্ৰত সফল হয় যেনে যেনে মানুহে হাতে প্ৰস্তুত কৰা সা সামগ্ৰীসমূহ সেই পৰ্যটন ক্ষেত্ৰত হোৱা মানুহৰ ভিৰৰ মাজত তেওঁলোকে সেই সামগ্ৰীসমূহ মুকলিমুৰীয়াকৈ বেচিব পাৰে আৰু তাৰপৰা তেওঁলোকে যথেষ্ট ধন উপাৰ্জন কৰিব পাৰে আৰু এই ক্ষেত্ৰত চৰকাৰৰো যিহেতু যিহেতু লাভাম্বিত হয় তেওঁলোক সেইবাবে চৰকাৰে বহুতো নীতি বা আঁচনি তেওঁলোকে হাতত লয় যাৰ বাবে আমাৰ আমাৰ অসমৰ লগতে বা সকলো ক্ষেত্ৰতে এই উন্নতমানৰ হ'ব পাৰে আৰু ইয়াতকৈও বহু বেছি পৰিমাণে যাতে জনসাধাৰণ উদ্যোগে পৰ্যটন উদ্যোগ ক্ষেত্ৰখনৰ প্ৰতি অধিক আগ্ৰহী হ'ব পাৰে আৰু তেওঁলোকে আৰু এতিয়া দিনক দিনে চাবলৈ গ'লে আৰু বেছি হৈ আছে মানুহ ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত বা তেওঁলোকে বিভিন্ন নতুন নতুন ঠাই ভ্ৰমণ কৰিবলৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে আগতকৈ অধিক গুৰুত্ব দিয়া হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন আঁচনি প্ৰণয়ন কৰিছে যেনে এই যেনে শিক্ষাৰ্থীসকলৰ বাবে খুব কম মূল্যতে তেওঁলোকে এটা ধুনীয়া তেওঁলোকে এটা পৰ্যটন ক্ষেত্ৰলৈ যাব পাৰে আৰু খুব আৰু তাৰ লগতে এই পৰ্যটন ক্ষেত্ৰসমূহত তেওঁলোকে খুব টকা পইচা খৰচ কৰি খুব সুন্দৰ কৰি তুলিছে আৰু আৰু এই পৰ্যটন ক্ষেত্ৰসমূহত তেওঁলোকে চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে খুব সুন্দৰ কৰাৰ লগতে তাৰ সেই চোৱা চিতা কৰা মানুহ ৰখা হৈছে আৰু আৰু তাৰ লগে লগে ঠাইসমূহ আগতকৈও বেছি সুন্দৰকৈ পৰিষ্কাৰকৈ ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিছে যাৰ ফলত আগতকৈও অধিক মানুহে এই ক্ষেত্ৰ এই পৰ্যটন ক্ষেত্ৰসমূহ উপভোগ কৰিবলৈ চাবলৈ অহাত আগ্ৰহী হৈছে আৰু ইয়াৰ আৰু ইয়াৰ উপৰিও তেওঁলোকে সেই ঠাইসমূহ পৰিদৰ্শন কৰাৰ ক্ষেত্ৰত যি টিকটৰ ব্যৱস্থা কৰে সেই টিকটৰ ব্যৱস্থা কৰাৰ লগতে সকলোৰে তাত আৰু অন্য মানুহো নিয়োজিত হৈ থাকে যিহেতু তেওঁলোকৰো কিছু বহুতো নিবনুৱাৰো তেওঁলোকে কৰ্মত নিয়োজিত হ'ব পাৰিছে এনেধৰণৰ চৰকাৰে বহুতো আঁচনি বা নীতিসমূহত আগতকৈও বহুত বেছি গুৰুত্ব দিয়া দেখা যায় কাৰণ আজিকালি এই পৰ্যটন ক্ষেত্ৰ বা পৰ্যটন উদ্যোগ ক্ষেত্ৰখন আগতকৈ খুব উন্নতমানৰ হ'বলৈ ধৰিছে যাৰ ফলত বৰ্তমান প্ৰজন্মই হওক বা ভৱিষ্যত প্ৰজন্মই হওক ইয়াতকৈ অধিক তেওঁলোকে গুৰুত্ব দিয়া হ'ব আৰু চৰকাৰে বিভিন্ন আঁচনিসমূহ গ্ৰহণ কৰাৰ ফলত এই পৰ্যটন ক্ষেত্ৰসমূহ আগতকৈয়ো আকৰ্ষণীয় বা আগতকৈও চকুত লগা হৈ পৰিছে আৰু এই এই আঁচনিসমূহৰ লগতে চৰকাৰে বিভিন্ন চৰকাৰী কৰ্মীসকলকো বছৰেকত বন্ধৰ দিনত বা তেওঁলোকৰ কৰ্মস্থলী যেতিয়া বন্ধৰ এটা মাহ বা কিছুদিন বন্ধ দিয়ে তেওঁলোকক সেই ভ্ৰমণ ক্ষেত্ৰলৈ যোৱাৰ সুবিধা কৰি দিয়ে আৰু তাৰ লগতেও যেনে এতিয়া আমাক সৰু সৰু সৰু সৰু পৰ্যটন ক্ষেত্ৰসমূহকো তেওঁলোকে স্বীকৃতি দিয়া হৈছে চৰকাৰী সাহাৰ্য প্ৰদান কৰিছে আৰু তাৰ লগতে খুব সহজতে চাবলৈ গ'লে আমাৰ এতিয়া চৰাইদেউ চুকাফা ক্ষেত্ৰখনকে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে সেই স্বীকৃতি দিছে আৰু তাৰ লগতে তাৰ ওচৰে পাজৰে থকা হওক বা বহুতো সৰু সুৰা ঠাই আগতে চিনাক্ত নোহোৱা ঠাইসমূহক আজিকালি এই চৰকাৰৰ বিভিন্ন নীতিসমূহৰ দ্বাৰা বা আঁচনিসমূহৰ দ্বাৰা তেওঁলোকে চিনাক্ত কৰি উলিয়াইছে আৰু আগতকৈও খুব সুন্দৰ ৰখা হৈছে খুব খুব ধুনীয়াকৈ তেওঁলোকে এটা নতুন ৰূপ দিছে বা পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হৈছে যাৰ বাবে আগতকৈও সেই ঠাই নতুন ৰূপ লৈছে আৰু যাৰ বাবে যাৰ বাবে পৰ্যটকসকলে ভিৰ কৰিছেহি সেই ঠাই আৰু এনেদৰেই এনেদৰে চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ পৰা সকলো লাভাম্বিত হৈছে